হয় হয় আমাৰ অঞ্চলত বাস কৰা লোকসকলে দৃঢ়ভাৱে কিছুমান কথা বিশ্বাস কৰি আহিছে অন্ধবিশ্বাসক বিশ্বাস কৰে কিয়নো পূজা পাতল কৰা চোৱা চিতা কৰা অসমীয়া দৰৱ খোৱা এতিয়া ক'বলৈ গ'লে অসমীয়া দৰৱ বুলি ক'লে কিছুমান বেমাৰত মানুহে অসমীয়া দৰৱ ব্যৱহাৰ কৰে এইটো উপযুক্ত নহয় বুলি মোৰ ফালৰ পৰা কওঁ কিয়নো এগৰাকী ওচৰৰে এগৰাকী মহিলা এটা বেমাৰত আক্ৰান্ত হ'ল তেখেতে ডক্তৰ চিকিৎসা কৰিলে ডক্তৰ চিকিৎসা কৰি অলপ ভাল পালে ভাল পায় ঘৰলৈ বুলি আহিল ঘৰলৈ বুলি আহোঁতে গাঁৱৰ লোকসকলে দিহা পৰামৰ্শ দিলে যে অসমীয়া দৰৱ খা অসমীয়া দৰৱ খাই ভাল হ'ব এই বুলি কোৱাত তেখেতে অসমীয়া দৰৱ বিচাৰি অসমীয়া দৰৱ খালে অসমীয়া দৰৱ খোৱাৰ পৰা তাই বেছি দুৰ্বল হৈ বেছিকৈ বেয়া দিশলৈ আগবাঢ়ি গুচি গ'ল তৎক্ষণাত আকৌ ডক্তৰ ঘৰলে নি তেওঁক সুস্থ কৰি অনা হ'ল সেইবাবে কওঁ যে এনেকুৱা কিছুমান কথা আমাৰ গাঁৱৰ বাসিন্দাসকলে বিশ্বাস কৰি আহিছে যে অসমীয়া দৰৱ এই অসমীয়া দৰৱটোৰ ওপৰত অকণমান মানুহে চিন্তা কৰি চাব হ'ল কাৰণ ডক্টৰসকলে ৰিচাৰ্চ কৰি আমাক দৰৱ দিয়ে কোনটো বেমাৰ কি খাব লাগে এই বিষয়ে ধুনীয়াকৈ পৰামৰ্শ পাই হে আমাক দৰৱটো দিয়ে আৰু সেইমতে আমি দৰৱ খাই আৰোগ্য হওঁ আৰু এতিয়া পূজা পাতল কৰা পূজা পাতল কৰাটো এইটো এতিয়াৰ দিনত একেবাৰে অনুপযুক্ত কিয়নো পূজা পাতলে মানুহক কোনো ফালৰ পৰাই কোনো দিশে আগুৱাই নিব পৰা নাই আৰু নিনিও কাৰণ যদি এটা পাথৰ পিন্ধি পেলাই নি মানুহ আগুৱাই যাব পাৰিলে হয় ইমান কষ্ট আজিৰ যুগত নকৰিলে হয় সেইবাবে মই পূজা পাতলৰ বিশ্বাস কৰিবলৈ নকওঁ কিন্তু আমাৰ গাঁৱৰ বাসীসকলে বিশ্বাস কৰে এই বিশ্বাসটো আঁতৰাবৰ কাৰণে কি কৰিব লাগে কি কৰিব নালাগে এইটো বিষয়ে মই সবিশেষ নাজানো তথাপিতো কওঁ মই এইবিলাক আঁতৰিব লাগে এই অন্ধবিশ্বাসবোৰ আঁতৰ হ'লেই মানুহ অকণমান আগবাঢ়ি যাব পাৰিব আৰু চোৱা চিতা কৰা চোৱা চিতা কৰাতো এইটো এচাম মানুহে চোৱা চিতা কৰিয়ে আগবাঢ়ি টকা পইচা ঘটি আছে কাৰণ আপুনি চোৱা চিতা কৰিবলৈ যাওঁতে আপোনাক অনেকখিনি বাধা বিঘিনি আছে বুলি ক'ব আৰু সেই বাধা বিঘিনি দূৰ হ'বৰ কাৰণে আপোনাক দিহা পৰামৰ্শ দিব আৰু সেই তাৰ বিনিময়ত এইখিনিমান টকা ল'ব টকা লৈ পেলাই নি আপুনি বিশ্বাস কৰিলে আপোনাক পাঁচ টকাইও ভাল কৰিব পাৰে কিন্তু হাজাৰ টকা নহয় হাজাৰ টকা সিহঁতে লুটি লৈ গুচি যায় সেইবাবে মই কওঁ যে এইবিলাক অন্ধবিশ্বাস দূৰ কৰিব সময় হ'ল আৰু দূৰ হ'ব লাগে